হয় কোৱাচোন হয় হয় কোৱা

হয় হয়

তুমি ছাগে ষ্টুডেণ্ট হয় আচ্ছা তুমি যিহেতু ষ্টুডেণ্ট হয় তুমি আৰম্ভ কৰি বহ'লে একেবাৰে তলৰ পৰা মানে প্ৰাৰম্ভিকৰ পৰা আৰম্ভ কৰিব লাগিব হয় নাই অঁ তাৰ বাবে আমি খেলৰ নীতি নিয়ম জানিব লাগিব সেইকাৰণে তুমিও সেইখিনি জনা দৰকাৰ তো সেইবিলাকৰ কাৰণে আমাৰ চৰকাৰী তৰফ তৰফৰ পৰাও বা বেলেগ বেলেগ এন জি অ'ৰ পৰা বেলেগ বেলেগ নীতি নিয়মৰ বিষয়ে শিকাবলৈ আছে বহুতো মানুহ তো তাৰ বিষয়ে সেইবিলাকত যদি তুমি খবৰ খাতি ল'ব পাৰা শিকিবৰ কাৰণে নতুবা বেলেগ যদি তেনেকৈ নোপোৱাও ওচৰত তো কোচিঙত যাব পাৰা কোচিঙত গৈ পেলাই তুমি শিকি ল'ব পাৰা তাৰপিছত বাকীখিনি হয়

অঁ ডাঙৰ ফুটবল বুলি ক'লে বৰদলৈ ট্ৰফি হয় গুৱাহাটীত পাতে এইটো সেইখন খেল গুৱাহাটী স্পৰ্টছ এচছিয়েশ্যনে পাতে নেকি তাৰপিছত দ্বিতীয়তে আৰু আণ্ডাৰ ফ'ৰ্টিনত হয় বয়জৰ হীৰক চৌধুৰী নামৰ এখন টুৰ্ণামেণ্ট হয় সেইখন একচুৱেলী ক্ৰাইটেৰিয়া এনেকুৱা হয় ল'ৰাজন এইজ ফ'ৰ্টিন ইয়েৰ্ছ হ'ব লাগিব আৰু মানে আণ্ডাৰ ফ'ৰ্টিন হ'ব লাগিব আৰু ক্লাছ এইটলৈকে পঢ়া হ'ব লাগিব এইটতকৈ বেছি হ'লে নহ'ব দ্বিতীয়তে পাতে আৰু ইয়াত ইণ্টাৰ ডিষ্ট্ৰিক্ট ফুটবল টুৰ্ণামেণ্ট পাতে আণ্ডাৰ ছেভেণ্টিন তো তাৰ বাবে ক্লাছ টেনলৈকে পঢ়া হ'ব লাগিব মানে পঢ়ি থকা হ'ব লাগিব আৰু এইজটো আণ্ডাৰ ছেভেণ্টিন হ'ব লাগিব তেনেকুৱা আৰু বেলেগ বেলেগ এনেকুৱা অলপদিন আগত খেল মহাৰণ হৈ গৈছিলে তাতো তুমি জইন কৰিব পাৰা যদি মানে ইচ্ছা কৰা তেতিয়া সেনেকৈ

হয় অঁ দ্ৱিতীয় ডিব্ৰুগড়ত মানে তেনেকৈ খেল তেনেকুৱা ধৰি লোৱা এচছিয়েশ্যনবিলাকে পাতে কিবা এন জি অ' চেন জি অ' খুলি পিনে বাকী তেনেকৈ ক্লাব দুটামান আছে তো তাতো পতা হয় খেল তেনেকৈ মিলন নগৰ ক্লাব হয় তাৰপিছত হ'ম ক্লাব আৰু তুমি স্কুলৰ ফালৰ পৰা বা কলেজৰ ফালৰ পৰা টুৰ্ণামেণ্ট যেতিয়া হয় তাতো জইন কৰিব পাৰা এনেকৈ এতিয়াও কিজানি হ'বই অঁ হয় তেতিয়াহ'লে তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ